হাঁহ কুকুৰা পালন কৰা হাঁহ কুকুৰা যিটো মোৰ হাঁহ আছে হাঁহ মোৰ প্ৰায় পাতি হাঁহ আছে পঞ্চাছটা আৰু কেম্বেল হাঁহ আছে যিটো কণ কেম্বেল হাঁহটো উন্নতজাতৰ হাঁহ হয় হাঁহ পুহিলে মানে হ কণী সৰহকৈ পাৰে আৰু আমাৰ পাতি হাঁহটো হাঁহ কমকৈ পাৰে কণী যিহেতু তাৰ সেই হাঁহ পুহি হাঁহক দানা পানী যোগাৰ দিওঁ দানা যোগাৰ দিওঁ মই আমাৰ ঘৰৰে ধান চাউল ধান দিওঁ ভাত তুঁহগুৰি সানি খোৱাওঁ তাৰপৰা কুকুৰা আছে কুকুৰা প্ৰায় মোৰ ডেৰশ কুকুৰা আছে কুকুৰা পুহিবলৈ তাৰমানে ঘৰটোৰ তলত তলত হাঁহ থাকে আৰু যিহেতু কুকুৰা কুকুৰা কাৰণে মই চাং পাতি লৈছোঁ চাঙত কুকুৰা থাকে তলত হাঁহ থাকে যিহেতু আৰু হাঁহৰ কুকুৰাৰ গুখিনি তলত নপৰিবৰ কাৰণে তাত আমি চাঙতে বস্তা পাৰি লওঁ বস্তা পাৰি লওঁ বস্তাত তেতিয়া বস্তাটো মলমূত্ৰখিনি ওলালে আমি সেইখিনি চাফা কৰিবলৈ সুবিধা হয় যিহেতু তলত হাঁহ থাকে গতিকে হাঁহৰ তলত পৰিলেওতো হাঁহৰ কাৰণে অসুবিধা হ'ব গতিকে আমি চাং পাতি লৈছোঁ চাঙত তাৰমানে জালনা দিয়া আছে চাৰিও স্কুলা ইস্কোৱাৰ তাৰ মোৰ গঁৰালটো প্ৰায় বিছ ফুট দীঘল বিছ ফুট দীঘল বিছ ফুট বহল আৰু তাত মই লাইটৰ ব্যৱস্থা কৰি দিছোঁ যিহেতু কুকুৰাবোৰে ঠাণ্ডা পায় তা লাইটৰ ব্যৱস্থা কৰি দিছোঁ দানা পানী দিবৰ কাৰণে তেনেকুৱা দানা পাত্ৰও লৈ কিনি লৈছোঁ তাত দানা দিওঁ দানা মানে আমাৰ এতিয়া ঘৰুৱা যেনে ধান দিছোঁ চাউল তাৰপৰা কুকুৰা কিনাও দিওঁ হাঁহকো হাঁহক তুঁহগুৰি তুঁহগুৰি ভাত ধান সেইবোৰে প্ৰায় ঘৰুৱা দানাবোৰে বে বেছিকৈ ব্যৱহাৰ কৰা হয় এতিয়া মোৰ পঞ্চাছটা হাঁহৰ হাঁহৰ প্ৰায় কণী পাৰি আছে প্ৰায় পঁচিছজনীমান হাঁহেই কণী পাৰিছে হাঁহৰ কণীও মই বিক্ৰী কৰোঁ বিক্ৰী কৰি হাঁহৰ কণী প্ৰায় এটাত দছ টকাকৈ পাওঁ যিহেতু আমাৰ ঘৰৰ ওচৰতে চৰকাৰী স্কুল আছে স্কুললৈ লৈ যায় কণীবোৰ তেতিয়া মানে সপ্তাহত তেওঁলোকে কণীটো লৈ যায় মোক কণীখিনি লৈ গ'লে সেই কণীৰ পৰা মোৰ পইচা উপাৰ্জন হয় কুকুৰা আছে কুকুৰা এশ কুকুৰা প্ৰায় ডেইলি চল্লিছ পঞ্চাছটামান কণী ওলায় আৰু কুকুৰা কণী কুকুৰা কণী ওলায় কুকুৰা কণীও বিকোঁ কুকুৰা কণী হাঁহ কণী দুই বিকোঁ তাৰ গঁৰালটো যিহেতু মানে হাঁহ কুকুৰা নিৰাপদে আৰু মৰম চেনেহে ৰাখোঁ যাতে মোৰ কুকুৰাখিনিও বা চাই থাকোঁ দিনত তিনিবাৰ চাৰিবাৰকৈ দানা দিওঁ আকৌ হাঁহৰ কেতিয়াবা কিছুমান সৰু পোৱালি হ'লে থুপ খাই থাকে কিবা হয় সেইবোৰ চাই থাকিব লগা হয় যিহেতু আকৌ তাত আমি গঁৰালটোতো স্প্ৰে' মাৰি দিওঁ ইস্প্ৰে' মাৰি দিওঁ নহয় আকৌ চূণ ছিটিয়াওঁ চূণো ছিটিয়াই দিওঁ আকৌ যিহেতু পোৱালিবোৰ পোৱালী হ'লে মানে হাঁহ কুকুৰাৰ পোৱালী হ'লে মানে সেই পোৱালীকো দৰৱ দিব লগা হয় যিহেতু তাৰমানে সিহঁতি যেতিয়া ছদিন সাতদিন হয় তেতিয়া সিহঁতক পানী লগা হয় তাৰমানে পানী লগা পানী লগা হ'লে সিহঁতক দৰৱ দিব লগা হয় তেতিয়া আমি লাচুটা এটোপাল এটোপাল দি দিওঁ আকৌ দহ বাৰ দিনতো দিওঁ আয়ডিন আয়ডিন দিব লগা হয় না এটোপাল চকুত বা নাকত দিলেও হয় আকৌ আঠাইছ দিনৰ মূৰত লাটোচা লাচুটা এটোপাল দি দিওঁ অঁ পঁয়ত্ৰিছ দিনতো দিওঁ পঁয়ত্ৰিছ দিনতো এটোপাল দিব লগা হয় পাখিত বেজী এটা দিব লগা হয় মানে বেজীটোত বেজীটো এটোপাল দিওঁ যিটোৰ নাম ফাউল বক্স আকৌ চল্লিছ দিনৰ দিনৰ দিনাখন আমি আকৌ দিওঁ আই বি ডি লাইফ লাইফ মানে খোৱা পানীৰ লগত দিওঁ সেইটো আকৌ তিনি মাহৰ মূৰে মূৰে ৰোগ প্ৰতিৰোধৰ বেজী দিয়া হয় আকৌ ফ'ৰ মিলি ফৰ্মিলিনে যিটো দৰৱ সেইটো দি আমি কুকুৰা গঁৰালটো স্প্ৰে' কৰোঁ স্প্ৰে কৰি দিওঁ আকৌ এতিয়া ঠাণ্ডা দিন আহিলে পানীটো কেতিয়াবা গৰম কৰি অকণমান দিব লগা হয় ঠাণ্ডা দিনত যিহেতু ঠাণ্ডা পানী খালে কুকুৰাবোৰৰ হেৰি হয় আকৌ হাঁহকো তেনেকুৱা হাঁহৰ কাৰণে মোৰ পুখুৰী আছে ঘৰতে পুখুৰী আছে পুখুৰীত মেলি দিওঁ প্ৰায় পুখুৰীতে চৰে দিনত মেলি দিওঁ কুকুৰাখিনি বন্ধ হৈ থাকে আৰু হাঁহখিনি মেলি দিও পুখুৰীত পুখুৰীত চৰে পুখুৰীত চৰি মেলি সিহঁতি আকৌ গধূলি সময়তহে সোমায় এতিয়া গধূলি আকৌ দানা দি দিওঁ হাঁহৰ দানাটো তিনি দুবাৰ দিওঁ যিহেতু ৰাতিপুৱা এবাৰ দি মেলি দিওঁ মেলি দি সিহঁতৰ গঁৰাল চৰাল চাফা কৰিলো আৰু হয় সিহঁতে আবেলি সময়ত আকৌ খেদি লৈ আহোঁ তাতে পুখুৰীটো পূৰা নেট দি বাউণ্ডেৰী দি আছে যাতে হাঁহবোৰ বেলেগলৈ যাব নোৱাৰে পুখুৰীতে চৰি থাকে আৰু পুখুৰী পৰা আকৌ দানা দি আকৌ গঁৰালত বান্ধি দিব পৰা ব্যৱস্থা আছে তেতিয়া হাঁহ হাঁহো বিকো হাঁহৰ কণীও বিকো হাঁহৰ হাঁহ প্ৰায় তিনি মাহত আপোনাৰ এক এক কেজি ডেৰ ডেৰ কেজি ডেৰ কেজি এক কেজি চাৰিশ গ্ৰাম তেনেকুৱা মান ওজনৰ হয় আৰু ত' হাঁহৰ সেইভাগে বিকা হয় হাঁহ আকৌ কুকুৰা কুকুৰাও বিক্ৰী কৰোঁ কুকুৰাৰ পোৱালি উলিয়াও পোৱালিও বেচা হয় হাঁহৰ কুকুৰা পোৱালি বেচোঁ হাঁহৰ পে পোৱালিও বেচোঁ কেতিয়াবা হাঁহ মাংসৰ কাৰণে হাঁহ বিচাৰি আহিলেও বিকোঁ সেইভাগে আকৌ কাঁহ কুকুৰা মাংসটো পাৰ কেজিটো চাৰিশ পাৰ কেজি চাৰিশ টকা পাৰ কেজি চাৰিশ টকা সেই চাৰিশ টকাকৈ কেজি মানুহে ঘৰত নিবলৈ আহে কেতিয়াবা লৈ যায় আকৌ বেপাৰীকো দি দিওঁ সৰহকৈ কেতিয়াবা যিহেতু কুকুৰাই পোৱালি উলিয়াই থাকে কুকুৰাৰ প্ৰডাকশ্যনটো হৈয়ে থাকে পোৱালি সেইভাগে পোৱালিও দিওঁ কেতিয়াবা কিছুমানে সৰু ডাঙৰ যি বিচাৰি আহে তাকে দিওঁ আৰু চাৰিশ টকা ৱেটত আকৌ হাঁহৰ বিকোঁ তিনিম হাঁহটো প্ৰায় মানে কিনা দানাটো খোৱালে সোনকালে ডাঙৰ হয় যিটো আমাৰ পাতি হাঁহ পতককৈ ডাঙৰ নহয় এটা পাতি হাঁহটো পতককৈ ডাঙৰ নহয় আৰু কণীও বৰ হেৰিকৈ নাপাৰে তাৰমানে আমাৰ ৰাজহাঁহ নাই ৰাজহাঁহ আকৌ কেম্বেল হাঁহ যিটো সেইটো সঘনাই তাৰমানে কণীও কণীও সৰহকৈ পাৰে তাৰপৰা পোৱালিও উলিয়াব পাৰি আৰু কণী বেচিবও পাৰোঁ তাৰ মাংসটো মানে হাঁহজনীও মানে পতককৈ ডাঙৰ হয় হাঁহ হাঁহ ডাঙৰ হ'লে মানে হাঁহো তেনেকুৱাকৈ বিকিব পৰা হয় বিকিমে বিকি মেলি মানে ধুনীয়া এটা উপাৰ্জন হৈ থাকে আৰু আমাৰ ঘৰখন চলিব পৰা মানে কি ক'ৰবালৈ যোৱা হেৰি কৰা সেইবোৰ কৰি দিওঁ আকৌ কিছুমান ঘৰৰ কিছুমান কামতো লগাব লগা হয় আকৌ ঘৰৰ কামো কৰা হয় আকৌ কিবা বস কেতিয়াবা মাটি এডোখৰো ল'ব লগা হ'লেও সেই তাৰে পইচা আমি মিলাই হেৰি মাটিডোখৰো কিনিব পৰা হয় এবাৰ মানে গোটেই প্ৰায় বছৰটো আমি পুহিয়ে থাকোঁ তাৰমানে এইখিনি পিছত এইখিনি এইখিনি পিছত এইখিনি ভাগ ভাগকৈ তাৰমানে পুহি থাকোঁ যিহেতু যেতিয়া এইখিনি বিকি বিকিব লগা এই পোৱালিখিনি অনা বোলে আজি এমাহমান হৈছে আকৌ তেতিয়া আকৌ এখিনি পোৱালি ভৰাই দিওঁ আকৌ কুকুৰা চকুত এটা হে আজিনা হয় আজিনা হ'লে মানে চকুত দিয়া দৰৱ এটা পোৱা যায় ফাৰ্মেচিত সেইটো আনি চকুত দিব লগা হয় কেতিয়াবা জালুকৰ পানী খোৱা হয় নহৰু পানী নহৰু থেতালি পানীত দি খুৱাওঁ আকৌ বছ বছ এনেকুৱা খুন্দি পেলাই পানীত দি পানী খোৱাও সেয়ে পানী খুৱায় আৰু সেইবোৰ বেমাৰ আজাৰৰ পৰা প্ৰতিৰোধ কৰে বেমাৰ আজাৰৰ পৰা প্ৰতিৰোধ হয় তেতিয়া আৰু যিটো নেকি কুকুৰা বেমাৰ ৰাণী খেদ

কুলাৰাম সেইবোৰ বেমাৰৰ প্ৰতিৰোধক বেজী দিব লগা হয় বেজী দিওঁ কেতিয়াবা আকৌ কেজি বেজী দিওঁ বেজী দিয়ে প্ৰতিৰোধ কৰোঁ বেমাৰ আজাৰৰ পৰা